আমাৰ লখিমপুৰখন অতি খুব সুন্দৰ এখন চহৰ তাৰ মানুহবিলাক খুব সহজ সৰল লখিমপুৰত ভালেকেইখন নদী আছে নদীয়ে আৱৰি থৈছে বুলি ক'ব পাৰি তাৰোপৰি আমাৰ লখিমপুৰৰ আকৰ্ষণীয় দিশটো যদি আমি ক'বলৈ যাওঁ শিক্ষা জগতখন যথেষ্ট উন্নত লখিমপুৰত নৰ্থ লখিমপুৰ কলেজ লখিমপুৰ বালিকা মহাবিদ্যালয় এলটিকে কলেজ লখিমপুৰ কমাৰ্চ কলেজ লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয় অ'পিডি প্ৰায় সাতখনমান কলেজ লখিমপুৰ চহৰখনতেই অৱস্থিত তাৰেই আমাৰ নৰ্থ লখিমপুৰ কলেজখন অ'টোনমাছ কলেজ আজি বহুবছৰ ধৰি বহুখিনি ছাত্ৰ ছাত্ৰীয়ে উন্নতমানৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে সৃষ্টি কৰিছে বৰ্তমান সময়ত নৰ্থ লখিমপুৰ কলেজত মাষ্টাৰ ডিগ্ৰী দিয়া হয় তাৰ উপৰিও আমাৰ নৰ্থ লখিমপুৰ কলেজত এমফিল পিএইচডি কৰাৰো সুবিধা আছে আৰু খুব আজি কিছুদিনৰ আগত শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিল যে নৰ্থ লখিমপুৰ কলেজখনক এখন বিশ্ববিদ্যালয়লৈ সলনি কৰিব তেনেকুৱা যদি হয় তেতিয়াহ'লে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে উচ্চশিক্ষাৰ বাবে ডিব্ৰুগড় বা গুৱাহাটীলৈ দৌৰিবলগীয়া নহয় লখিমপুৰতে তেওঁলোকে নিজৰ ঘৰত থাকি নিজৰ ঘৰৰ ভাত খাই তেওঁলোকে উচ্চশিক্ষা গ্ৰহণ কৰিব পাৰিব লখিমপুৰৰ আটাইতকৈ শিক্ষা জগতখনেই খুব সুন্দৰ বিভিন্ন সময়ত খুব যথেষ্ট শিক্ষিত লোক ইয়াৰ পৰা সৃষ্টি হৈছে শিক্ষাবিদ সৃষ্টি হৈছে আৰু তেওঁলোকে অনাগত দিনত তেওঁলোকে সেই শিক্ষাবিদসকলে আমাৰ লখিমপুৰৰ লগতে অসমৰ যি অসমীয়া সাহিত্য সেই সাহিত্যত যথেষ্টখিনি অৱদান আগবঢ়াইছে